হয় মই মোৰ জাষ্ট মোৰ দহ কিলোমিটাৰ দূৰৰ এখন টাউনলৈ যাবৰ কাৰণে এখন কেব বুক কৰিছিলোঁ মই ভাৰাটো অৱশ্য়ে এতিয়া মানে এজেঞ্চীৰ সৈতে মোৰ আগতীয়াকৈ ঠিক হৈ আছিলে ভাৰাটো কিন্তু ড্ৰাইভাৰজনে এতিয়া মানে মোৰ পৰা আৰু অতিৰিক্ত ধন বিচাৰিছে কৈছে যে মোক আৰু লাগিব এইখিনিৰে মোক মানে এইখিনিৰে নহ'ব বুলি কৈছে কিন্তু এতিয়াতো মই দিব নোৱাৰিম কাৰণ মোৰ তাততো আৰু নাই বাৰু মই দিব পৰাকৈ আৰু মোৰ সেই ধন নাই মোৰ তাত আৰু এই এটা মই অভিযোগ দিব বিচাৰিছোঁ এই ড্ৰাইভাৰজনৰ কা মানে বিৰুদ্ধে আৰু ড্ৰাইভাৰজনৰ অভিযোগটো এতিয়া আপোনালোকে জাষ্ট মোৰ এতিয়া লিখিত ৰূপে ল'ব নে কেনেদৰে ল'ব লওক কিন্তু মই মোৰ এই অতিৰিক্ত পৰিমাণ দিব নোৱাৰোঁ আৰু ড্ৰাইভাৰজনক